জীৱিকা হিচাপে মাছ ধৰাৰ বিষয়ে আটাইতকৈ আকৰ্ষণীয় কথা বুলি ক'বলৈ গ'লে এইটো কথা আহি পৰে যে তেওঁলোকে সৰুৰ পৰা ডাঙৰলৈকে মাছৰ আটাইবোৰ প্ৰজাতিকে চিনি পায় সৰু যিবোৰ মাছৰ সৰু সৰু পোনা থাকে সেইটো কি মাছ সেইটোও চিনি পায় তেনেদৰেই বিকিবলৈ আনে বিক্ৰী কৰোঁতে সাধাৰণতে আমি সৰু সৰু মাছবোৰ প্ৰায় একেই দেখোঁ কিন্তু তেওঁলোকে চিনি পায় যে কোনটো মাছ কি হয় আৰু সেইটো এটা বহুত আকৰ্ষণীয় কথা আকৰ্ষণীয় কথা আৰু ভাবি আচৰিত লাগে যে তেওঁলোকে কেনেদৰে তেওঁলোকে কেনেদৰে চিনি উলিয়াব পাৰে কেনেদৰে গম পায় আৰু কোনটো মাছ আটাইতকে বৃহৎ হ'লে কিমান ওজনৰ কিমান আকৃতিৰ হ'বগৈ তেওঁলোকৰ এটা ধাৰণা থাকে কোনটো মাছ বেছি ডাঙৰ হয় কি কোনটো মাছ বেছি ডাঙৰ নহয় সেই সেইখিনি সম্পৰ্কে তেওঁলোকৰ প্ৰায় জ্ঞান আছে আমি সাধাৰণতে মানুহবোৰে প্ৰায় কিছুমান মাছ যদি সম্পূৰ্ণ দেখিবলৈ পৃথক নহয় আমি সাধাৰণতে একে দেখোঁ আমি এতিয়া পুঠি মাছ আৰু মাগুৰ মাছৰ মাছ মাগুৰ মাছৰ মাজত পাৰ্থক্য বুজি পাম কাৰণ সেইকেইটা সম্পূৰ্ণভাৱে পৃথক কিন্তু কিছুমান মাছৰ আমি পাৰ্থক্য তেনেদৰে উলিয়াব নোৱাৰো কিছুমান মাছ দেখাত আৰি মাছ কুৰি মাছ সেইখিনি মাছ সৰু সৰু মজলীয়া আকাৰৰ যিখিনি ডাঙৰ হয় সেইখিনি মাছ প্ৰায় দেখিবলৈ একেই থাকে আৰু সেইখিনি আমি কোনখিনি কেনেদৰে পৃথক তাক আমি চিনি উলিয়াব নোৱাৰোঁ কিন্তু তেওঁলোকে জীৱিকা হিচাপে যিখিনিয়ে মাছ পোহা বা মাছ ধৰা বৃত্তিটো আঁকোৱালি লৈছে তেওঁলোকৰ সম্পূৰ্ণ জ্ঞান সেই সম্পৰ্কত থাকে আৰু এইটো আন তুলনামূলকভাৱে সাধাৰণ জীৱিকাতকৈ পৃথক এইকাৰণেই সাধাৰণতে তেনেকুৱা এটা বৃত্তি মানুহে পট সহজে আঁকোৱালি নলয় কিন্তু তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষসকলে পৰিগ্ৰহণ কৰা বৃত্তি অনুসৰিয়ে তেওঁলোকে সেই বৃত্তিটো অনুসৰণ কৰি আহিছে বুলি আমি ক'ব পাৰোঁ আৰু পৃথক বুলি ক'বলৈ হ'লে কিছুমানে সেই বৃত্তিটোক এটা হীনদৃষ্টিৰে চায় কিন্তু ইয়াৰ পিছতো তেওঁলোকে সেই নিজৰ বৃত্তিটোক সন্মান জনাই ইমান ধুনীয়াকৈ তাৰ জৰিয়তে জীৱিকা জীৱিকা উপাৰ্জন কৰে জীৱন নিৰ্বাহ কৰে ঘৰ পৰিয়াল চলায় সেই সেই বস্তুবিলাক দেখি শ্ৰদ্ধা উপজে